মই বাদ্যযন্ত্ৰৰ ভিতৰততো সবতকৈ ভাল পাওঁ বাঁহী হাৰমনিয়াম তবলা আৰু নামত মই ভাল পাওঁ কুলকুলি ৰাম কৰটাল তাল বৰতাল গোটেইখিনিয়ে থাকে নাম যেতিয়া আমি গাওঁ মই গোটেইখিনি বাদ্য আ বাদ্যযন্ত্ৰ মানে বাদ্য বাজনা ভাল পাওঁ ৰাম কৰতাল মই নিজে বজাওঁ আৰু এতিয়া মই বাঁহী শিকি আছোঁ বাঁহীটো মোৰ খুব প্ৰিয় শুনিতো বাঁহীৰ মাততো শুনিব পালেতো সবেই ভাল পায় একো নালাগে আৰু বহুতেই ভাল পাওঁ এতিয়া মই সেইকাৰণে মাজে মাজে সময়ে নাপাওঁ তথাপি এতিয়া লাহে লাহে বাঁহীটো শিকিব ধৰিছোঁ বাঁহীটোত মই মাত্ৰ অ মোৰ আপোনাৰ দেশ টো এতিয়ালৈকে এ গাব বাঁহীৰ সুৰত মানে বজাব পৰা হৈছোঁ কিন্তু যদি সময় সুবিধা মিলে তেতিয়া মই বাঁহীত ক্লাছ এটাত এডমিশ্যন ল'ম বুলি ভাৱিছোঁ সেইটো মোৰ ইচ্ছা আছে আৰু বাদ্যযন্ত্ৰৰ ভিতৰত ঢোল পেঁপা বিহুৰ সময়ত যিহেতু ঢোলৰ মাত বা পেঁপাৰ মাত শুনিলে আমাৰ গা নাচোঁ নাচোঁ কৰে অসমৰ মানুহে সবেই ঢোলৰ মাতটো বহুত ভালে পায় বিহু বুলি ক'লে বেলেগ বাদ্য তেতিয়া নালাগে আৰু বাঁহী বাঁহীৰ সুৰ ঢোলৰ মাত পেঁপাৰ মাত তাল এইকেইটাই ৰজনজনাই যদি নাথাকে তেতিয়া বিহু অহা যেনেই নালাগে বিহু বুলি কওঁতে সদায় আমাক সেইগিলাই লাগে আৰু সেইখিনি বাদ্য বাজনায়েই লাগে তাৰপিছত এটা বেলেগ নায়েই আমাৰ খোল সত্ৰত খোল ব্যৱহাৰ হয় বৰগীতত খোল লাগে আৰু দবা বজায় আমাৰ আমি যেতিয়া ভকতেই সত্ৰত এটা দবা থাকে দবাটো বজাই পেলাই পুৱা আৰু গধূলি সন্ধ্যাবেলা অ দবাকে দবাটো বজাই দিয়ে আৰু আমাৰ নামঘৰত কুলকুলি প্ৰায় সৰুৰ পৰাই বজায় সবেই বৰগীত গায় তাতে নাম কীৰ্ত্তন কৰে কীৰ্ত্তনৰ সময়ত আমাক লাগে সকলোৱে বজায় সব বাদ্যযন্ত্ৰয়ে ভাল পাওঁ মই